মোৰ যিটো ফাৰ্ষ্ট ম'বাইল আছিল প্ৰথম ম'বাইল যিটো সেইটো মানে মই খুব দৌৰা দৌৰিকৈ লৈছিলোঁ আৰু তাতে থকা যিটো বিক্ৰেতা তেখেতেও মানে বিৰাট ধুনীয়াকৈ ৰিভিউ দিছিল বা কৈছিল যে ম'বাইলটো বহুত দিন লাষ্টিং কৰে পেলাই দিলেও নাভাঙে থাকিব কিবা কিবি ময়ো দেউতাৰ লগত গ'লো ময়ো একো নাজানো এনেকৈ নতুনকৈ পাই যিহেতু মানে বিৰাট বেছি মানে উলাহতে আছিলোঁ আৰু দেউতাইও ভাবিলে এ তাহোন কৈছে যিহেতু ডাঙৰ মানুহ ভালেই হ'ব আনিলো ম'বাইলটো প্ৰথম কেইমাহমান ভালেই থাকিলে তাৰে পাছত ৱাই পাঁচ নম্বৰ মাহৰ পৰা যি হেং মাৰিব আৰম্ভ কৰিছে ভাল নহ'ল নহ'ল আকৌ প্ৰথমতে মই তিনি হেজাৰমান টকা দি কিনে এইটো ভাল কৰিলোঁ আনিছিলোঁ মবাইলটো দছ হেজাৰ টকা দি তাৰপিছত আৰু দুইমাহমান চলি কিনে আৰু সেই একেই স্ক্ৰীণখন বগা হৈ যায় একোবাৰ ক'লা হৈ যায় তাৰপিছত তিনিদিনমান অন নহয় চাৰ্জ দিলেও অন নহয় এনেকে আৰু দুহেজাৰ টকা দি মই ভাল কৰিলোঁ মুটামুটি ম'বাইলটোৰ নামত পোন্ধৰ হেজাৰ টকা গ'ল দছ হেজাৰ টকাৰ ম'বাইলটো পাঁচ হেজাৰ টকা এক্সট্ৰা দিলোঁ এতিয়া হেনে হেনে হৈছে কথাটো তাৰ ওচৰত আৰু কান্দিলোঁ গোটেই দুখ ভৰি ম'বাইলটোয়ো বেয়া হ'ল দেউতায়ো ম'বাইল নিদিয়া হ'ল এ বহুত কষ্ট কৰি লৈছিলোঁ ম'বাইলটো প্ৰথম ম'বাইল বুলি কিন্তু বৰ বেয়া ম'বাইল এটা দিলে দিয়ক দোকানীয়ে